হেল্ল' হয় হয় অঁ কওকচোন হয় হয় অহা শনিবাৰে কেই তাৰিখ পৰিব সোতৰ ওঠৰ কোনদিনা এদিন নে দুদিন যাব লাগিব অঁ অঁ আচ্ছা মই দুদিনৰ ক'ভাৰেজ কৰিব লাগিব

হয় হয়

অঁ চাওক এনেই যদি আমি গোটেই এবেলাকৈ ল'লেতো আমি আপোনাৰ ধৰক অঁ এজন মানুহ আমাৰ এটা কেমেৰা কেমেৰাটোৱে আমি হেৰি লওঁ আপোনাক কেইটা কেমেৰাৰ ক'ভাৰেজ লাগে বাৰু ভিডিঅ'গ্ৰাফীৰো যদি আপোনাক লাগে ত' তাৰো হেৰি বেলেগ হ'ব আৰু অকল ফটো হ'লে বেলেগ হ'ব লগতে আপোনালোকক আপোনাক এলবামটো বনাই দিব লাগিব নে আমি আকৌ আপুনি নিজেই সেই ক'ভাৰেজ ফটোখিনি দি দিলেই হ'ব অঁ এলবামটো লাগিব তেতিয়াহ'লে উইথ ভিডিঅ' ক'ভাৰেজ এণ্ড এলবাম আমি আপোনাৰ ধৰক দুদিন ত' দুদিনত আমি আপুনি ত্ৰিছ হাজাৰ টকা আমি এনেই লওঁ আপুনি কম বেছ কৰি কিবা এটা দি দিব আৰু ধৰক আপোনাৰ আমাৰ আমি আঠাইছ হেজাৰ টকা লওঁ আৰু খোৱাটো আপুনি আমি ভিতৰত কৰিব আপোনালোকে তাতে প্ৰ'ভাইড কৰিব নে আমি বাহিৰত খাব লাগিব অঁ তেতিয়াহ'লে আচ্ছা আচ্ছা তেতিয়াহ'লে কাম কৰিব আপুনি এই আঠাইছ হাজাৰ টকা এটা দি দিলে হৈ যাব দুদিনৰ কাৰণে উইথ এলবাম উইথ এলবাম নাই কম বেছ কৰিয়ে কৈছোঁ চাওক আমি ইমান ইয়াৰপৰা যাম আমাৰ ডিব্ৰুগড়ৰপৰা আমি যাম নহ'লেতো আপোনাৰতো প্ৰ'ব্লেম হৈ যাব ন মানে আমাৰ ল'ৰা ছোৱালী আকৌ অহা যোৱা ল'ৰাকেইটা অহা যোৱা কথাও আছে উইথ ইকুইপমেণ্ট গাড়ী লৈ যাব লাগিব ত' ইমান দূৰৰপৰা এজন এজন ল'ৰাটো নহ'ব তিনিজনটো দুই তিনিজনটো লাগিবই ধৰক এইজনে এজনে ভিডিঅ' কৰিব এজনে আকৌ তাৰ মাজতে কাৰবাৰ এজনক ব্ৰেকো লাগিব নহয় ত' এইটো কাৰণে আৰু অঁ সেইটো কাৰণে আঠাইছ হাজাৰ টকা লৈছোঁ কমাই মেলিয়ে কৈছোঁ আপোনাক এনেই আৰু তাতকৈতো আমি এনেই পঁইত্ৰিছ ত্ৰিছ মই ক'লোৱেইচোন আপোনাক ত্ৰিছ হাজাৰ টকা দুহেজাৰ টকা এটা কমাই দিছোঁ আপোনাক আৰু আচ্ছা পঁচিছ ন অঁ পঁচিছ মানে অকণমান প্ৰ'ব্লেম আপুনি আৰু এহেজাৰ এটা বেছি দি দিব দিয়ক

ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে হ'ব নালাগে নালাগে মই তেওঁলোকক কণ্টেক্ট কৰি দিম মই তেওঁলোকক আপুনি মোৰটোত কণ্টেক্ট কৰিলেই হ'ব তেওঁলোকক মই চব হেৰি কৰি দিম অ' কে অ' কে অ' কে অঁ অঁ ঠিক আছে ঠিক আছে